হয় নিশ্চয়কৈ যাওঁ সাধাৰণতে মই অন্য শিল্পীসকলক কলাৰ বিষয়ে অধিক জানিবলৈ আৰ্ট গেলাৰী তথা প্ৰদৰ্শনীলৈ কেতিয়াবা কেতিয়াব অৱশ্যে যাওঁ কিন্তু বেছিকৈ যোৱা নহয় কাৰণ ওচৰে পাঁজৰে তেনেকুৱা কোনো প্ৰদৰ্শনী ইমানো উপলব্ধ নহয় যে হয় তথাপিও যেতিয়াই মই য'তেই গম পাওঁ যাবলৈ চেষ্টা কৰোঁ নিজৰ সামৰ্থ্য অনুসৰি যাওঁ বৰ বেছি দূৰত হ'লে নোৱাৰোঁ ওচৰে পাঁজৰেবোৰ প্ৰায় মই কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ যাবলৈ আৰু এইবোৰলৈ যোৱাৰ সময়ত মই এটা কথা আটাইতকৈ বেছি অনুভৱ কৰোঁ যে আৰু সেইটো হৈছে যে মই একেবাৰে সৰু সাধাৰণতে মই ঘৰত যেতিয়া ভাবোঁ ঘৰত যে মই মই নিজকে অনুভৱ কৰোঁ যে মই একোৱেই নহয় মই একোৱেই নাজানো আৰ্টৰ বিষয়ে ঘৰত মই যেতিয়া ভাবোঁ ইমান ধুনীয়া ধুনীয়া ধৰক কেতিয়াবা মই ছবিও আঁকো দেই কেতিয়াবা ধৰক ছবি আঁকো ছবিবোৰ নিজৰে ভাল লাগে কিন্তু তালৈ সেই তালৈ অনুষ্ঠানলৈ যোৱাৰ যাওঁতে তাৰ যে ছবিবোৰ সেই প্ৰদৰ্শনীলৈ যেতিয়া যাওঁ তাত তেতিয়া বিভিন্ন অন্য অন্য ডাঙৰ ডাঙৰ শিল্পীসকলৰ ছবিবোৰ ছবিবোৰ দেখোঁ তেতিয়া মোৰ অনুভৱ হয় যেন মই একোৱেই নহয় অৱশ্যে কিন্তু মই সেইবুলি হিংসা নহয় যে অৱশ্যে মই ভাল পাওঁ মই ভাল পাওঁ আৰু মই অনুভৱ কৰিছোঁ যে যোৱা দিনবোৰত অৱশ্যে কিন্তু মন কৰে যে কিছুমান ক্ষেত্ৰত মানে আগতকৈ অলপ কমিব ধৰিছে এই প্ৰদৰ্শনী শিল্পীসকল অৰ্থাৎ কিয় নাজানো আৰু অৱশ্যে আজিকালিতো এইবোৰ অনলাইনতে অৱশ্যে উপলব্ধ প্ৰায় অনলাইনত কিন্তু মই যথেষ্ট চাওঁ বিভিন্ন তাৰ শিল্পীসকলৰ কলাৰ তেওঁলোকৰ মানে ছবি অঁকাৰ কৌশল তাক জানিবলৈ মই ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' বা ৱেবছাইটত পঢ়োঁ শিকিবলৈ মই শিকি আছোঁ তাৰপৰা অনুভৱ বুলি ক'লে সাধাৰণতে ভাল লাগে নিজৰ নিজৰ মানে একেটা হেৰি আৰু কি বুলি ক'ব লাগিব একেটা একেটা বিভাগৰে মানুহক যেতিয়া লগ পোৱা যায় অৱশ্যে মনটোও ভাল লাগে তেওঁলোকক সাহ হয় সাহস পোৱা যায় প্ৰেৰণা পোৱা যায় আৰু নতুন নতুন কাম কৰিবলৈ আগবাঢ়িবলৈ ধন্যবাদ